কিতাপৰ বাহিৰে মই আলোচনী বাতৰি কাকত আদি পঢ়োঁ আলোচনী মানে মই বিস্ময় নন্দিনী তাৰপৰা স্বাস্থ্য বুলি এখন পঢ়োঁ স্বাস্থ্যখনৰ পৰা বহুতো কথা জানিব পৰা যায় নিজৰ স্বাস্থ্যটোৰ বা বিষয়ে কি কি বস্তুৰ পৰা আমি বাছি থাকিব লাগে কি কি খাদ্যৰ পৰা বাছি থাকিব লাগে সকলো আমি তাৰ পৰাই গম পাওঁ গতিকে আমি স্বাস্থ্য নামৰ আলোচনীখন পঢ়াটো সকলোৰে বাবে বাধ্যতামূলক বুলি ভাবোঁ আৰু মই নিজেও পঢ়োঁ ওচৰৰ সকলোকে দিওঁ পঢ়িবৰ বাবে তাৰ পৰা সকলোৱে উপকৃত হৈছে আৰু আনেও পঢ়িব বুলি মই আশা কৰিলোঁ আৰু বাতৰি কাকত তো মই পঢ়োঁ বাতৰি কাকতৰ পৰা মই বহুতো কথা জানিব পাৰোঁ যেনে কিছু কোনো জেগাত দুৰ্ঘটনা হয় কোনো জেগা যুদ্ধৰ বিষয়ে দেশ বিদেশ আদি সকলোৰে কথা জানিব পাৰোঁ কোনোবা এ গাঁৱত বা লগতে কোনো আঁচনি বিষয় চৰকাৰী বিষয়ৰ আঁচনি যদি নাপায় তাৰ বিষয়েও জানিব পাৰোঁ সকলোৱে বাতৰিকাকত পঢ়িব লাগে গতিকে বাতৰি কাকতখনৰ পৰাও উপকৃত হ'ব পাৰে বুলি মই বিশ্বাস কৰোঁ একে মোবাইলতো আজিকালি পোৱা যায় বহুতো বাতৰি এইবিলাকৰ পৰাও জানিব পৰা যায় তথাপিতো মই হ ডেইলি বাতৰিকাকত ব্যৱহাৰ কৰোঁ